আমাৰ আচলতে অসমীয়া সংস্কৃতিত বিয়াটো আটাইতকৈ ডাঙৰকৈ পতা হয় আটাইতকৈ ডাঙৰ হয় আৰু বিয়াত বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে প্ৰথমতে ছোৱালী এজনী যেতিয়া চোৱা হয় বিয়া পাতি আনিম বুলি ছোৱালীজনী চোৱাৰ পিছত ছোৱালীজনীৰ ঘৰৰ মানুহৰ লগত আমাৰ নিজৰ ঘৰৰ মানে দৰাঘৰৰ লগত ছোৱালীঘৰৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ মাজত আলোচনা কৰি এটা বিয়াৰ তাৰিখ ঠিক কৰে বিয়াৰ তাৰিখ ঠিক কৰাৰ আগতে কিন্তু ছোৱালীজনীক বহুতে আঙুঠি পিন্ধাই ছোৱালীজনীক সেইদিনাই নিজৰ ঘৰৰ বোৱাৰী কৰাৰ এটা এক প্ৰকাৰৰ হেৰি আৰম্ভই কৰি দিয়ে তাৰ পিছত তেওঁলোকে বিয়াৰ তাৰিখটো ঠিক কৰাৰ পিছত যিদিনা বিয়াৰ তাৰিখ পৰে সেইদিনা ৰাতিপুৱা সময়ত দৰাঘৰৰ পৰা টেকেলি দিয়া টেকেলি দিয়া এটা পৰ্ব থাকে সেই টেকেলি দিয়াটো কাৰণে দৰাঘৰৰ পৰা কিছুমান ভকত কেইজনমানৰ সৈতে গৃহস্থ আৰু বিভিন্ন ধৰণৰ তাতে গহনা পাতিৰ পৰা আৰম্ভ কৰি কাপোৰখিনি ছোৱালীজনী আচলতে দিনটোত কি পিন্ধিব বিয়াৰ দিনা কি পিন্ধিব গহনা পাতি কি পিন্ধিব সেই গোটেই বস্তুখিনি টেকেলি দিয়া পৰ্বত দি থৈ অহা হয় আৰু তাতে দৰাঘৰৰ পৰা নিয়া টেকেলিটো ছোৱালীঘৰত দিয়া হয় আৰু ছোৱালী ঘৰৰ পৰা এটা টেকেলি দৰাঘৰলৈ লৈ অহা হয় তাৰ পিছত আৰু দিনটোত সেই বিয়াৰ দিনা ল'ৰাঘৰত আৰু ছোৱালীঘৰত দুই ঘৰতে গোটেই গাঁৱৰ মানুহ মাতি বিভিন্ন বংশ পৰিয়ালৰ মানুহ মাতি ডাঙৰকৈ তাতে ভোজ ডাঙৰকৈ আপ তেওঁলোকক আপ্যায়ন কৰা বিভিন্ন ধৰণৰ মাছ মাংস খোৱা বস্তুৰে ভাত হওক কিবা এনেকুৱা ধৰণৰ বস্তুবিলাকে তেওঁলোকৰ আপ্যায়ন কৰা হয় আৰু গধূলি সময়ত যেতিয়া গধূলি হয় তেতিয়া ছোৱালী আনিবলৈ যোৱাৰ আগমুহূৰ্তত দৰা দৰাৰ এজন সখীয়েক থাকে দৰাৰ সখীয়েকক নিমন্ত্ৰণ জনোৱা হয় দৰাৰ সখীয়েক আহোঁতে দৰাৰ সখীয়েকক এই দৰাঘৰৰ মানুহে প্ৰথমতে আদৰণি জনাই আদৰণি জনাই সখীয়েকক ঘৰলৈ লৈ আহে ঘৰলৈ লৈ অহাৰ পিছত সখীয়েকক আৰু দৰাক একে লগতে তাতে গা ধোৱায় আৰু গা ধোৱাবলৈ সেই পানীখিনি কিন্তু গাঁৱৰ মহিলাসকলে এই তেওঁলোকে পানী তুলিবলৈ যায় নদীয়ে হওক ওচৰৰে নদীলৈ বিভিন্ন ধৰণৰ বিয়া নাম পানী তুলিবলৈ যোৱা নাম গাই তেওঁলোকে পানী তুলি আনে সেই পানীয়ে ল'ৰাটোক বেই বনাই বাঁহে আপোনাৰ বেই বনাই বেইখন বনাই আপোনাৰ কলৰ কলৰ হেৰিয়ে কলপটুৱাই কলপটুৱাই বেই বনাই তাত ল'ৰাটোক গা ধোওৱা হয় ল'ৰাটোকে সখীয়ককে গা ধুৱাই আনি ভকতৰ মাজত তেওঁলোকক বহোৱা হয় আৰু ভকতৰ তাতেই তেওঁলোকক কাপোৰ পিন্ধাই কইনা আনিবলৈ যাবলৈ তেওঁলোকক কাপোৰ পিন্ধোৱা হয় কাপোৰ পিন্ধাওঁতে বয়োজ্যেষ্ঠসকলৰ লগত তেওঁলোকে সাধ্য অনুসাৰে গাড়ী হওক বিভিন্ন ধৰণৰ বাহন ব্যৱহাৰ কৰি ছোৱালীঘৰলৈ তেওঁলোকে যায়গৈ ছোৱালী আনিবলৈ আৰু ছোৱালীঘৰত তাতে সেই ছোৱালী পক্ষই তেন দৰা আগচে দৰা আগচাৰ এটা নিয়ম আছে অসমীয়া সমাজত দৰা আগচোঁতে দৰাই সেই আগচা মানুহখিনিক শৰাই দি শৰাই পইচা দি বিভিন্ন ধৰণৰ তেওঁলোকক তেওঁলোকৰ পৰা বাট মুকলি কৰি ছোৱালী আনিবলৈ যায় আৰু ছোৱালীঘৰত যেতিয়া পায়গৈ ছোৱালী ঘৰত পোৱাৰ পিছত তেওঁলোকে ছোৱালীৰ মাকে ছোৱালীৰ মাকে হওক তেওঁলোকেৰ ঘৰৰ মানুহে হওক গোটেই দৰাক প্ৰথমতে আদৰণি জনায় আদৰণি জনাই বিভিন্ন ধৰণৰ নিয়ম থাকে দৰাক প্ৰথমতে বিচ বিচনীখনে বিচে বিচনীখনে বিচাৰ পিছত সেই বিচনীখন দৰাঘৰীয়া মানুহে দৰাঘৰীয়া মানুহখিনিয়ে বিচনীখন কাঢ়ি আনে তাৰ পিছত দৰাঘৰৰ পৰা যোৱা বিভিন্ন ল'ৰাবিলাক হৈছে নামতিবিলাকে ঢোল দগৰ লৈ যায় সেইবিলাকে চাউল ছটিয়াই তাৰ পিছত ছোৱালী পক্ষই তেওঁলোকক চাউল ছটিয়াই তাৰ পিছত দৰাঘৰৰ কোনো ছোৱালীঘৰৰ কোনোবা মানুহ এজনে আহি পাই দৰাক পদূলিমূখৰ পৰা দাঙি লৈ যায় পদূলিমূখৰ পৰা দাঙি লৈ যায় তাৰ পিছত যেতিয়া পদূলিমূখৰ পৰা দাঙি লৈ যায় তেতিয়া যেতিয়া কোলাত উঠায় তেতিয়া দৰাৰ সেই যিযোৰ জোতা বা চেন্দেল পিন্ধি যায় সেই চেন্দেলযোৰ তেওঁলোকে লুকুৱাই তেওঁলোকে লুকুৱাই সেই ছোৱালীঘৰৰ মানুহে লকুৱাই তাৰ পিছত ছোৱালীঘৰৰ মানুহে দৰাক পিছত গৈ কয়গৈ যে ইমান টকা দিলেহে আমি চেন্দেল বা জোতাযোৰ ঘূৰাই দিম সেই ধৰণৰ বিভিন্ন ধৰণৰ তাতে কাৰ্যকলাপ হয় তাৰ পিছত দৰাক দাঙি মণ্ডপৰ তললৈ লৈ যায় মণ্ডপৰ তললৈ লোৱাৰ পিছত ছোৱালী তেতিয়ালৈকে ওলাই নাহে তাৰ পিছত দৰাই ছোৱালীক চিঞৰিবলৈ লগায় যে ছোৱালীক মাতিবলৈ লগায় ছোৱালী তাৰ পিছত ওলাই আহে ছোৱালী ওলাই অহা পিছত তাতে নীতি নিয়ম ভকতবিলাক বহি থাকে দুয়োখন দুয়োখন ঠাইৰে ভকত ছোৱালী পক্ষ আৰু দৰা পক্ষ দুয়োৰে ভকত বহি তাতে তেওঁলোকে বিভিন্ন ধৰণৰ নীতি নিয়মেৰে হোম যজ্ঞ হওক তেওঁলোকে বেদ বেদ বা বিধি পাঠ হওক তেনে ধৰণৰ বিধি পাঠ কৰি ছোৱালীক তাৰ পৰা লৈ আহে আৰু ছোৱালী আনি আকৌ ন কৈ ঘৰত আনি যেতিয়া সোমোৱাইহি ঘৰত তেতিয়া আকৌ ছোৱালীৰ মাকে গাখীৰ হওক গাখীৰ বিভিন্ন ফলাহা বস্তু ফলহা বস্তু দি ঘৰৰ ভিতৰলৈ সোমোৱাই ঘৰৰ ভিতৰলৈ সোমোৱাই পিনে তেওঁলোকক খাবলৈ দিয়ে তাৰ বিয়াৰ আঠ দিনৰ পিছত আঠ দিনৰ পিছত ছোৱালীয়ে আকৌ আঠমঙলা খাবলৈ যায় ল'ৰাৰ দৰা আৰু ছোৱলীয়ে মিলি আঠমঙলা খাবলৈ যায় আঠমঙলা খাবলৈ গৈ সেই দৰাই গৈ ছোৱালীঘৰলৈ যায়গৈ আঠমঙলা খাই আহে তেতিয়াহে আচলতে গোটেই বিয়াখনৰ গোটেই যিটো নীতি নিয়ম তেতিয়াহে শেষ হয়গৈ